নিজৰ ভাষাটো সদায় আমি নিজে সংৰক্ষণ কৰিব লাগিব তেনেকৈ আমাৰ নিজৰ মাতৃভাষাটো হৈছে অসমীয়া গতিকে আমি অসমীয়াটো আমি সদায় সৰুৰ পৰাই অসমীয়া শিকিব লাগিব বা সেইটোক সেইটোক অসমীয়াত কিবা এটা কথা কোৱাটো কেতিয়াও লাজৰ কথা নহয় আজিকালি সেইটো বহুত চলিছে কিন্তু কথা হ'ল কি অসমীয়াত কথা ক'লে কোনো সৰু ডাঙৰ নহয় কাৰণ যি আমি সদায় নিজৰ মাতৃভাষাটোৱেই ক'ম গতিকে সৰুৰ পৰা সেইটো শিক মানে এখন ঘৰত নতুন যোন ল'ৰা ছোৱালী নতুন জন মানে নতুনকে যোন থাকে সেইটো সদায় সেইটো মাক দেউতাকে শিক্ষা দিব লাগে যে সৰুৰ পৰা সদায় কি অসমীয়াতে আমি মাতৃভাষা যিহেতু অসমীয়া গতিকে অসমীয়াতে আমি কথা কওঁ বা অসমীয়াত শিকোঁ ময়ো সৰুৰ পৰা এজন ময়ো সৰুৰ পৰা অসমীয়া মাধ্যমতেই শিকিছোঁ মই হায়াৰ ছেকেণ্ডেৰীলৈকে মই অসমীয়া মাধ্যমতেই পঢ়িছোঁ গতিকে ময়ো মোৰ ময়ো গতিকে ময়ো এইটো মানে বিচাৰোঁ বা যে যোন কি নহওক অসমীয়া ভাষাতেই নিজৰ অসমীয়া ভাষাটোৱে মানে কওক আৰু গতিকে এতিয়াতো নতুন নতুনকে ধৰি লওক ইংলিছ মিডিয়াম যিবিলাক স্কুল আছে সেইবিলাকতো অসমীয়া ভাষাটো দিছে সৰুৰ পৰাই শিকিবৰ কাৰণে বা এনেকুৱা বহুত ছফ্টৱেৰো ওলাইছে বা ৰামধেনু ছফ্টৱেৰটোৱেই হওক তাতো আমি অসমীয়াত শিকিব পাৰোঁ বা শিকিব নহয় একচুৱেলী লিখিব পাৰোঁ গতিকে গতিকে সেনেকুৱাই আৰু অসমীয়া ভাষাটো সংৰক্ষণ কৰিব লাগিলে আমি ফাৰ্ষ্টতে সেইটো আমি লিখিব লাগিব পঢ়িব লাগিব বা জানিবও লাগিব আৰু ইম্পৰ্টেণ্টলী সেইটো আমি লাজ নকৰি ক'ব লাগিব আৰু তেতিয়াহে সদায় সেইটো সংৰক্ষণ হৈ থাকিব